মই জুবিন গাৰ্গৰ মায়াবিনী গানটো শুনি মই বহুত ভাল পাওঁ ৰাতিপুৱা গধূলি মই যিমান গানটো শুনি থাকোঁ মোৰ অকণো আমনি নালাগে ৰাতিপুৱা গধূলি মই গানটো অনবৰত গায়েই থাকিব পাৰোঁ আৰু শুনি থাকিবও পাৰোঁ মই সেয়েহে মই সেই গানটো ৰাতিপুৱা গধূলি অনবৰতে গুণগুণাবলৈও চেষ্টা কৰোঁ গায়ো ভাল পাওঁ শুনিও ভাল পাওঁ